পশুপালন পশুপালনৰ আমি প্ৰত্যেকেই পশুপালন কৰি আহিছোঁ আমাৰ ঘৰত থকা জীৱ জন্তুকেইটা কেনেদৰে ৰাখিব লাগে আমি সেই বিষয়ে জানো আৰু তেওঁ এই প পশুবিলাকৰ কেতিয়াবা কিছুমান বেমাৰেও দেখা দিয়ে তেতিয়া আমি ডাক্তৰৰ পৰামৰ্শ লৈ আৰু তাৰ ব্যৱস্থা কৰোঁ বাতৰি কাকত

পশুপালন বহুতো প্ৰজাতিৰ আছে আমি সেইবোৰ জানিব পাৰোঁ